মই মোৰ আটাইতকৈ ডাঙৰ শক্তি বুলিলে সৰুৰে পৰা মোৰ নিজৰ যি স্বাভিমান আৰু নিজৰ যি ব্যক্তিত্ব লৈ গঢ় লৈ উঠিছে সেয়াই হৈছে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি মানুহৰ মাজত মই সৰুৰে পৰা যেনে যি ধৰণে জনপ্ৰিয়তা লাভ কৰি আহিছোঁ আৰু যি মানুহৰে যি বিলাক মোক সন্মান দিয়ে সেয়াই সেয়াও মই মোৰ জীৱনৰ ডাঙৰ শক্তি বুলি ভাবিব বিচাৰোঁ মৰম স্নেহ আৰু সকলোৰ লগত মই মিলি থাকিব বিচাৰোঁ সেইটো কাৰণেই সেয়াও মোৰ ডাঙৰ শক্তি আৰু দুৰ্বলতা বুলিবলে হ'লে যি বিলাকে মানুহক মই সহায় কৰিব নোৱাৰো কথা ক'লে মই কেতিয়াবা সঁচা মিছা ক'বলগীয়া হয় কাৰণ কেলে মোৰ কিছুমান অসুবিধাৰ কাৰণে মই তেওঁক সহায় কৰিবলৈ যাবই নোৱাৰিলোঁ সেয়েহে তেতিয়াই মনতে মানে মোৰ এটা দুৰ্বলতা অনুভৱ হয়